পাকঘৰত বিভিন্ন ধৰণৰ ৰান্ধিবলৈ সঁজুলি থাকে যেনে ধৰক প্ৰেছাৰ কুকাৰ প্ৰেছাৰ কুকাৰত আমি ভাত বনাব পাৰোঁ মাংস বনাব পাৰোঁ মিক্সাৰ গ্ৰাইণ্ডাৰ থাকে মিক্সাৰ গ্ৰাইণ্ডাৰত আমি পেষ্ট কৰিব পাৰিম মছলা আদি এইবোৰ অ'ভেন অ'ভেনো থাকে অ'ভেনত আমি কেক্ছ বনাব পাৰোঁ সেইবোৰে